হেল্ল' কওকচোন হয় হয় লাগিলে মই এএছইবিৰ প্ৰাঞ্জল কোঁৱৰে ক'লোঁ কচুমাৰিৰ পৰা হয় হয় হয় কওকচোন হয় হয় অঁ হয় হয় হয় হয় হয় হয় পৰীক্ষাও পাইছেহি ল'ৰা ছোৱালীৰ যিমান পাৰোঁ আমি চেষ্টা কৰিম বাৰু কিয় গছ তছ পৰিছে নি

হয় হয়

মই গম পাইছোঁ বাৰু আপুনিলৈ পেলাই জনাব মোক হয় হয় গম পাইছো গম পাইছো হয় হয় অঁ আমি মানুহ লৈ যাব লাগিব গছ পৰিলে খবৰটো জনাব গছ পৰিছেনি হয় হয় হয় হয় হয় আমি যিমান পাৰোঁ সোনকালে মানুহ পঠিয়াবলৈ চেষ্টা কৰিম হয় হয় আপুনি মোক হেৰি কৰিব ফোন এটা কৰিব ফোন কৰি জনাব অ' হ'ব ঠিক আছে হ'ব দিয়ক